কেঁচুৱা সময়মতে ভেকচিন দিলেহে সিহঁতি সোনকালে গ্ৰোথ কৰিব পাৰিব আৰু সিহঁতৰ যিবিলাক সিহঁতক যিহেতু সোনকালে বেমাৰ আজাৰে লগ লয় সেইবাবে সিহঁতক যাতে সেই বেমাৰ আজাৰে সোনকালে লগ ল'ব নোৱাৰে তাৰ বাবে সিহঁতক ভেকচিন দিয়াৰ অতি প্ৰয়োজন